কিতাপ হাৰ্ড কপি পঢ়িয়ে ভাল পাওঁ ভাল পাওঁ মানে ইলেকট্ৰনিক বা পি ডি এফৰ কিতাপ পঢ়িব টানেই পাওঁ কাৰণ হেৰি যে মানে আৰম্ভনিৰ পৰা হাৰ্ড কপি পঢ়া এই পি ডি এফ বা ইলেকট্ৰনিক কিতাপ আমাৰ জীৱনৰ শেষৰ ফালে আহিছে গতিকে এইটো পঢ়া অলপ অসুবিধা তথাপিতো বাধ্যত পৰি শিকি লৈছো আৰু পি ডি এফ পঢ়া বা মোবাইলত কিতাপ পঢ়া কিন্তু বেছিকেলি হেৰি পাওঁ হাৰ্ড কপি কিতাপখন লওঁ একফালৰ পৰা পঢ়ি যাওঁ গতিকে অসুবিধা ইলেকট্ৰনিক সংস্কৰণতকৈ হাৰ্ড কপি ভাল পাওঁ আৰু অ'ডিঅ'টো অ'ডিঅ' বুকটো অভ্যাস নাই অ'ডিঅ' শুনিয়ে পোৱা নাই আৰু